ব্যৱসায় কৰি ব্যৱসায় কৰিবৰ বাবে প্ৰধানকৈ প্ৰয়োজনীয় বস্তুকেইটা হৈছে প্ৰথম এটা

মানে সম সকলো ঠাইয়ে সকলো দিশৰ পৰা এটা ভাল ঠাইত মানে চেণ্টাৰ পইণ্ট চেণ্টাৰ পইণ্টত ব্যৱসায়টো কৰিব পালে প্ৰথম ঠাইখন লাগিব ব্যৱসায় কৰিবলৈ কাৰণে প্ৰথম ঠাইটো প্ৰয়োজন হয় কাৰণ যদি আপুনি ব্যৱসায় যদি পথাৰৰ মাজত কৰে বা কোনো মানুহ যাতায়ত অহা যোৱা নকৰা জেগাত যদি আপুনি ব্যৱসায় কৰিম বুলি ভাবে তেনেহ'লে আপোনাৰ ব্যৱসায়টো কেতিয়াও ফলপ্ৰসু নহ'ব কিন কাৰণ আৰু এটা কথা সেইটো এটা পইণ্ট হ'ল আৰু কথাটো হ'ল ব্যৱসায় কৰিবৰ কাৰণে যেনেকৈ ঠাইৰ প্ৰয়োজন তেনেকৈ তাৰ কাৰণে অৰ্থৰো প্ৰয়োজন অৰ্থ মানে অলপো নহয় যি ব্যৱসায়টো কৰিবৰ কাৰণে যিমানখিনি অৰ্থ লাগে যিমানখিনি টকাৰ প্ৰয়োজন সেই টকাখিনি আপোনালো লগত থাকিব লাগিব থাৰ্ড হৈছে তিনি নম্বৰৰ পইণ্টটো হৈছে আপুনি ব্যৱসায় কৰিব কি ব্যৱসায় কৰিব ব্যৱসায়টো কেনেকুৱা ধৰণৰ কৰিব ব্যৱসায়টো কৰিবৰ কাৰণে এতিয়া বৰ্তমান কি চলি আছে আপুনি কোনটো ব্যৱসায় কৰিবৰ কাৰণে আগ্ৰহী বা মই কোনটোত ইণ্টাৰেষ্টেড মই সেই ব্যৱসায়টো প্ৰথম জানি ল'ব লাগিব আৰু তাৰ পাছত লাগিব সেই বস্তুবোৰ ক'ৰপৰা আনিম তাৰ কাৰণে কিমান লেবাৰ লাগিব কেইজন মানুহ লাগিব কেইজন মানুহক মই ৰাখিব পাৰিম আৰু আৰু আৰু ঘৰটো বস্তুবোৰ কেনেকুৱা ধৰণে আমি সজাম বা ব ব্যৱসায় কৰিবৰ কাৰণে ঠাই ঠাইডোখৰ পইচা আৰু বস্তু কি কি বস্তু মই ৰাখিম কেনেকুৱা ধৰণৰ ব্যৱসায় কৰিম সেইটো বহুত গুৰুত্বপূৰ্ণ বহুত গুৰুত্বপূৰ্ণ বিষয় কাৰণ ব্যৱসায়টো কৰিবৰ কাৰণে সেইবিলাক বস্তু যদি নাথাকে আৰু আপোনাৰ ব্যৱহাৰ আপোনাৰ ব্যৱহাৰটো লাগিব ব্যৱসায় কৰিবৰ কাৰণে প্ৰথম হৈছে আপোনাৰ ব্যৱহাৰটো ভাল হ'ব লাগিব গ্ৰাহকক আপুনি কেনেদৰে মনোগ্ৰাহী কৰি তুলিব পাৰে কেনেধৰ কেনেধৰণে তেওঁলোকক আকৰ্ষিত কৰিব পাৰে কিবোৰ কথাই কিবোৰ কামে আপোনাৰ বিকা বস্তু প্ৰডাক্টবিলাক আপোনাৰ প্ৰডাক্টবিলাক কেনেকুৱা হ'ব লাগিব গুণগত মানদণ্ডৰ হয়নে নহয় আপুনি বস্তু যিবিলাক বিকিছে সেইবোৰ যাতে সেইবোৰ কেনেকুৱা ধৰণৰ আপুনি যদি বেয়া ব্যৱহাৰ বস্তু এটা বিকে আপোনাৰ বা বেয়াই ব্যৱহাৰ এটা কৰে আপোনাৰ জানো আপোনাৰ দুনাই এজন গ্ৰাহক আপোনাৰ দোকানলৈ আহিব সেইবোৰ কথা লক্ষ্য ৰাখিব লাগিব আৰু সময় সময়টো লাগিব আপোনাক কাৰণ আপুনি ব্যৱসায় কৰিবলৈ হ'লে পূৰা সময় দিব পাৰিব লাগিব আপুনি টাইম চিডিউল বনাই দিব লাগিব যে মই ইমান বজাৰ পৰা ইমান বজালৈ খুলিম ইমান বজাৰ পৰা ইমান বজালৈ মই এইটো কাম কৰিম ইমান বজাত এইটো কৰিম এইটো নকৰিম সেইবিলাক সব চাই মেলি এটা ব্যৱসায় কৰিব লাগিব তেতিয়াহে আপোনাৰ ব্যৱসায়টো লাভজনক হ'ব বুলি ভাবিছোঁ সেইবোৰে হৈছে ব্যৱসায়ৰ এটা প্ৰয়োজনীয় বস্তু মানে টকা ঠাই আপোনাৰ ব্যৱহাৰ আপুনি কেনেকুৱা ধৰণৰ সামগ্ৰী বিকিব মানুহবোৰ গ্ৰাহকে কোনবোৰ সামগ্ৰীৰ ওপৰত ইণ্টাৰেষ্ট সেইবোৰ চাইহে ব্যৱসায়টো কৰিব লাগে